আমি ভাবোঁ যে বাতৰি এটা সম্প্রচাৰ হোৱাৰ পাছত ইয়াৰ সু প্ৰভাৱ আৰু কু প্ৰভাৱ সমাজত পৰে

বৰ্তমান সমাজত দেখা কিছুমান ঘটনাই বা বাতৰিয়ে আজি প্ৰজন্মক যথেষ্টভাৱে প্ৰভাৱিত কৰে যিহেতু পাশ্চাত্য ধ্যান ধাৰণাই আজিকালি সমাজত বাৰুকৈ প্রভাৱ বিস্তাৰ কৰিছে ইয়াৰ ফলতে চলি থকা ঘটনাসমূহৰ পৰিৱেশিত বাতৰিটো সংবাদতাসকলৰ পৰিভাষা বা ভাষাসমূহে কেনেদৰে তাক উপস্থাপন কৰিব বিচাৰে তাৰ ওপৰতো চলিত ঘটনাটোৰ প্ৰভাৱ নিৰ্ভৰ কৰে ইয়াতে এটা কথা উল্লেখ কৰিব পাৰি বৰ্তমান পৰিস্থিতিত মানুহে যিদৰে বিজ্ঞান আৰু প্ৰযুক্তিক আগবঢ়াই লৈ গৈ নিজকে অত্যাধুনিক বুলি ভবাৰ এটা চিন্তা চৰ্চা আৰম্ভ কৰিছে এই চিন্তা চৰ্চাৰে মানুহৰ সামাজিক আৰু সাংস্কৃতিক দিশত অলপ প্ৰভাৱ বিস্তাৰ কৰিছে প্ৰভাৱ পেলাইছে আৰু এই প্ৰভাৱটোৰ মূলতে হৈছে আজিকালি নিউজ মেডিয়াসমূহত যিহেতু নিউজ মিডিয়াসমূহত সকলো ঘটনাই যিটো ঘটনা মানুহে প্ৰচাৰ বা প প্ৰসাৰ নকৰিলেও চলিলেহেঁতেন তেনেধৰণৰ ঘটনাসমূহো আজিকালি বা ইণ্টাৰনেটেই হওক বা নিউজ পৰ্টেলেই হওক বা বাতৰি চিনেলসমূহেই হওক এই ঘটনাসমূহ পৰিৱেশন কৰি মানুহৰ মাজত এটা প্ৰভাৱ বিস্তাৰ কৰে আৰু এই প্ৰভাৱটোৰ দুই ধৰণৰ প্ৰভাৱ মই প্ৰথমেই কৈছোঁ এটা কু প্ৰভাৱ আৰু সু প্ৰভাৱ প্ৰথমে মানুহৰ সু প্ৰভাৱটোৰ প্ৰতি দৃষ্টি কম থাকে গতিকে আৰু সমাজখনেও এতিয়া এনেকুৱা ধৰণৰ হৈছে যে আমি কৈয়ে আছোঁ যে অত্যাধুনিক আৰু পশ্চাত্য প্ৰভাৱত মানুহে সু প্ৰভাৱকৈ কু প্ৰভাৱটো বেছি আকৰ্ষিত হয় আৰু সেই আকৰ্ষণৰ ফলত বাতৰি সম্প্রচাৰণৰ পাছতেই ইয়াৰ প্ৰভাৱসমূহ সমাজত দেখিবলৈ পোৱা যায় এনেধৰণৰ উদাহৰণ আমি সমাজত দেখিবলৈ পাইছোঁ যে কিছুমান ঘটনাই মানুহক বা অভিভাৱকসকলক মনত এটা দুৰ্বৃদ্ধ চিন্তাই জমুৰি দি ধৰিছে যে ঘৰৰ পৰা ল'ৰা ছোৱালী ওলাই গ'লে ঘৰলৈ নহালৈকে আমি যিটো চিন্তা বা দুৰ্ভাৱনাত থাকোঁ এই দুৰ্ভাৱনাসমূহ কিন্তু আমাক কোনে আনি দিছে যে বাতৰিসমূহৰ আমি দেখি থকা বাতৰিসমূহৰ কভাৰেজসমূহে গতিকে ইয়াৰ পৰা আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে ঘটনা বা পৰিঘটনা যিয়েই নহওক যে বাতৰি হোৱাৰ এটা লিমিট বা সীমা ৰেখা থকাটো বাঞ্চনীয় আৰু এই বাতৰিসমূহ প্ৰচাৰ কৰিবলৈ চেঞ্চৰৰ নিচিনাকৈ এটা ব'ৰ্ড থকিলেও আমি ভাবোঁ বেয়া নহ'ব গতিকে যিকোনো বাতৰি প্ৰভাৱ বা প্ৰচাৰে আমাৰ সমাজখনক এটা কু প্ৰভাৱৰ ফাললৈ ঠেলি নিয়ে আৰু সেই কু প্ৰভাৱটোৱেই আমাৰ উত্তৰ প্ৰজন্মক অতিকৈ আকৰ্ষিত কৰিছে গতিকে মই ভাবোঁ এনেধৰণৰ কভাৰেজসমূহৰ দুইটাই প্ৰভাৱ আছে যাতে প্ৰভাৱসমূহৰ কু প্ৰভাৱটো নেদেখুৱাই এটা সু প্ৰভাৱ যাতে সমাজত পৰে তাৰ কাৰণে কভাৰেজসমূহৰ প্ৰচাৰ কৰিবলৈ আমি অনুৰোধ জনাওঁ